হয় মই এটা নতুন টিভি লৈছোঁ এল জি কোম্পানিৰ টিভিটো বহুত খুবেই ভাল লাগিছে তাৰ ফিছাৰছ তাৰ যোনবোৰ আপোনাৰ সুবিধা দিয়া আছে বহুতখিনি বহুত বেছি দিয়া আছে ইমান মানে আপোনাৰ কম বাজেটত ইমানখিনি সুবিধা পাম বুলি ভবা নাছিলোঁ বাৰু বহুতখিনি ভাল লাগিছে টিভিটো আপোনাৰ তাৰ পিক্সাৰ কুৱালিটিটো বহুত ধুনীয়া তাৰপিছত আপোনালোকৰ তাৰ ছাউণ্ড ছিষ্টেমটো বহুত বিশেষ ধুনীয়াকৈ বনোৱা হৈছে আপোনালোকৰ ছাউণ্ড ছিষ্টেমটো বহুত ভাল তাৰপিছত আপোনাৰ বাকী টিভিটো মানে আপোনাৰ গোটেইখিনি বস্তুৱেই ভালেই দিছে ইমান কম বাজেটত ইমান ভাল টিভি নাপায়ে বাৰু আগতে এটা লৈছিলো আপোনাৰ বেলেগ এটা সেইটো ইমান ভাল লগা নাছিল কিন্তু এইটো টিভি আপোনাৰ বহুত ভাল পাইছোঁ ভাল লাগিছে বহুত টিভিটো তাৰ পিছত আপোনাৰ এফালে আপোনাৰ ৱাই ফাই কানেকশ্বন কৰিব পাৰি এইটো সুবিধা দিছে ব্লুটুথ কানেকশ্বন কৰিব পাৰি সেইটো সুবিধা দিয়া আছে তাৰ পিছত আপোনাৰ ইউটিউব চাব পাৰি তাৰপিছত সৰু পোৱালিবিলাকে সেইটো কাৰণে ভাল পাইছে আপোনাৰ কাৰ্টুন চাব পাৰে সৰু পোৱালীবিলাকে ইউটিবত আমিও আমি গান শুন গান চাব পাৰোঁ বা কিবা কৰিব পাৰোঁ চবফালে আপোনাৰ ভাল আছে টিভিটো আপোনালোকৰ তাৰ পাছত আপোনালোকৰ টিভিটোত স্ক্ৰীণটো বহুত ডাঙৰ বত্ৰিছ ইঞ্চি হয় স্ক্ৰীণটো ডাঙৰ সৰু পোৱালী সৰু পোৱালীবোৰে চায়ো ভাল পাইছে খুব আপোনালোকৰ কম্পেনীটোৰ আজিলৈকে যিমানবোৰ চাইছো চব বস্তুবোৰ ভালেই আহিছে টিভিটো মোৰ বিশেষ বেছি পছন্দ হৈছে বাৰু টিভিটোত আৰু আপোনালোকৰ হেৰিটোৰ কাৰণে বেছি ভাল লাগিলে মানে যোনটো বেক ছাইদৰ যোনটো আপোনাৰ হেৰি দিয়া আছে মানে প্লেইন বক্স টাইপৰ হোৱা নাই ন সেইটো কাৰণে আপোনালোকৰ বেছি ভাল লাগিছে সেইটো টিভিটো মানে লৈ পেলাই মানে এনেকুৱা লগা নাই যে কওঁ ইমানখিনি পইচা ধৰ গ'ল মোৰ ৱেষ্ট হৈছে এইটো টিভি ল'লো এনেকুৱা মোৰ মানে লগা মোৰ নাই পইচাখিনি যিমান দিছোঁ বস্তুটো মানে সিমানটো হিচাপতে পাইছোঁ সেইকাৰণে বহুতখিনি ভাল লাগিছে পইচা মোৰ মানে পানীত যোৱা নাই যিমানখিনি পইচা দিয়া হৈছে তাৰ বাবদ বস্তুটোও সিমাখিনি সিমানেই ভাল বস্তু পোৱা গৈছে বুলি মই ভাবোঁ আৰু আপোনালোকৰ কম্পেনীৰ এটা বস্তু ভাল আপোনালোকৰ টিভিটোৰ হেৰি কিবা এটা আপোনালোকৰ ফোন মাজতে টিভিটো কিবা এটা সেয়া চাব লগা হৈছিলে মই পাৰা নাছিলোঁ কৰিবৰ কাৰণে সেইটো আপোনালোকৰ লগতে আপোনালোকৰ কাষ্টমাৰ কেয়াৰক ফোন কৰিছোঁ তাৰ পিছত কাষ্ট'মাৰ কেয়াৰে ৰেছপঞ্চ কৰিছে তাৰ পিছদিনাখনেই আহি পেলাই আপোনালোকৰ কাষ্ট'মাৰ কেয়াৰৰ মানুহো আহি পাইছে আহি পায়েই সেইটো আমাক বুজাই দিলে কেনেকৈ কি কৰিব লাগে সেইটো ক্ষেত্ৰতো ভাল কাষ্টমাৰ কেয়াৰ চাৰ্ভিছো আপোনালোৰ বহুত ভাল চব ফালৰ পৰা ভালেই আপোনালোকৰ টিভিটো টিভিটো আৰু আপোনালোকৰ বেছিকৈ ভাল লাগিছে আপোনালোকৰ মানে ছাউণ্ড পিক্সাৰ কুৱালিটিটো পিক্সাৰ কুৱালিটিটো বহুত বিশেষ ইমান ধুনীয়া বনাইছে আপোনাৰ এইছ ডি ডিছপ্লে দিছে পুৰা ক্লিয়াৰ এইটো পুৰা একদম পুৰা পিক্সাৰটো পুৰা ক্লিয়াৰ আহে কিছুমানত নহ'লে আপোনালোকৰ ইমান এটা চাই ইমান ভাল নালাগে মানে আপোনালোকৰ চালে অকণমান হেৰি টাইপ আহে ধোঁৱা ধোঁৱা টাইপ আহে আৰু কালাৰটো ঠিক নাহে কালাৰটো কিবা আপোনাৰ হালধীয়াটো পাতল হালধীয়া এনেকুৱা টাইপ মানে দেখা যায় এতিয়া আপোনালোকৰ যোনটো দিয়া হৈছে মানে গোটেইখিনি খুব ধুনীয়া ফেচিলিটি আছে আৰু ছাউণ্ডটো ক'ব গ'লে আপোনালোকৰ ছাউণ্ডটো বহুত ধুনীয়া একদম পুৰা ক্লিয়াৰ ভইচ আহে গান শুনিলেও হওক বা কিবা চালেও মানে একদম ছাউণ্ড চিষ্টেমটো ধুনীয়া একদম আপোনালোকৰ দৰজা চৰজা মাৰি যদি শুনা যায় টিভিটো চোৱা যায় এনেকুৱা লাগে যেন হলত হলত চাই আছো একদম মানে চব ফালৰ পৰা আপোনাৰ বহুতখিনি সুবিধা আছে মানে এইটো ক্ষেত্ৰত বহুতখিনি ভাল লাগিছে বাৰু বহুত ভাল হেৰি পায় পোৱা গৈছে চব ফালৰ পৰা ঠিকেই আছে ভালেই লাগিছে টিভিটো বেয়া অলপো লগা নাই বাৰু গোটেইখিনি পইচা যিমান দিছো সিমানখিনিয়ে মানে বস্তু আহিছে বুলি ভাবোঁ মই